বিশ্বনাথ জিলাত জলবায়ু যথেষ্ট পৰিমাণে ভাল জিলাখনৰ বছেৰেকীয়া তাপমান হৈছে ছাব্বিছ দশমিক শূন্য দুই ডিগ্ৰী চেলছিয়াছ বিশ্বনাথ জিলাৰ বছৰি সাসত্তৰ দশমিক আঠ চাৰি মিলিমিটাৰ প্ৰেচিপিটেশ্যন হয় আৰু সদ সচৰাচৰ বৰষুণৰ দিনত ছাপন্ন দশমিক চাৰি ছয় শতাংশ হয় বিশ্বনাথ জিলাত খেতি বাতিৰ কাৰণে অতি সাৰুৱা ভূমি আছে তদুপৰি বিশ্বনাথ জিলাৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যায় যাৰ ফলত ইয়াৰ মাটি অধিক উৰ্বৰা হৈ পৰে নদীখনে বানপানীৰ সময়ত পলহ কঢ়িয়াই অনাৰ বাবে ইয়াৰ মাটিখিনি খেতিৰ বাবে উপযোগী হৈ পৰে জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ কাৰণে যথেষ্ট বানপানী নহয় কম পৰিমাণে বানপানী হয় সেয়ে জিলাখনৰ জলবায়ু আৰু মানুহৰ দৈনন্দিন জীৱন যথেষ্ট পৰিমাণে ভাল জিলাখনত বৰ্তমানলৈকে কোনো জলবায়ু পৰিৱৰ্তন হোৱা দেখা নাই যদিও সামান্য পৰিমাণে উষ্ণতা বৃদ্ধি পাইছে বিগত কেইবা বৰ্ষত